কিতাপ এখন পঢ়িবলৈ কিমান সময় লাগিব সেইটো কিতাপখনৰ পৃষ্ঠাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু কিতাপখন কিমান গ্ৰহণযোগ্য বা পঢ়িবলৈ ভালনে বেয়া সেই ওপৰতো নিৰ্ভৰ কৰিব গতিকে কিতাপ এখন কিমান সময়ত শেষ কৰিব পাৰি সেইটো কিতাপখনৰ পৃষ্ঠাইহে ক'ব লগতে কি মোৰ এইটো ধৰা বন্ধা নিয়ম নাই কোনো মাহিলী বা সাপ্তাহিক লক্ষ্য যে আপুনি মই কিতাপ পঢ়িয়ে থাকিম মই সময় যেতিয়া পাওঁ তেতিয়াই মই কিতাপখন এখন কিতাপ পঢ়িবলৈ লওঁ আৰু এই কিতাপখন পু কেতিয়াবা তিনি ঘণ্টা দুঘণ্টাতে শেষ কৰিব পাৰি কেতিয়াবা এদিনো লাগে কিতাপৰ পৃষ্ঠা অনুযায়ী কিতাপৰ ৰুভিৰ ৰুচি অনুসৰি গতিকে কিতাপ পঢ়াৰ সময় ফটককৈ কিতাপখন কিমান সময়ত শেষ কৰিব পাৰিম সেইটো বিষয়ে মই ক'ব নোৱাৰিম